উফ ইমান ভাগৰ লাগিছে জ'মেট'তে কিবা এটা অৰ্ডাৰ কৰোঁ তাৰ ম'ম'জ খাই বহুত ভাল লাগে মই ম'ম'জ অৰ্ডাৰ কৰি দিওঁ ওৱান প্লেট তাৰ আগতে কিবা অফাৰ আহিছে নি চাই লওঁ যোৱাবাৰ অনলাইন পে'মেণ্ট কৰোঁতে মোৰ এগ ৰোল আহিছিলে অ' মাই গড এইবাৰ চোন এটা পিজ্জা আহিছে ঠিকে আছে মই ইয়াতে এইটো অৰ্ডাৰ কৰি দিওঁ